অঁ বাইদেউ এই আমাৰ এই স্কুলত মানে আজি কথা এটা চলি আছিলে হেৰি আমি পিকনিকত যাম বুলি ভাবিছোঁ

অঁ আমি মানে এই ল'ৰা ছোৱালীখিনিৰ লগত কথা পাতি পেলাই ভাবিছিলোঁ এই ওৰাং ৰাষ্ট্ৰীয় উদ্যান যে তাতেই যাম বুলি ভাবিছোঁ অঁ হয় হয় সেইটোৱেই অঁ অঁ আমাৰ ক্লাছৰ চব যাব আৰু ছাৰ বাইদেউ সকলো সকলোখিনিয়েই যাম বুলি কৈছে এতিয়া আমি মানে বাছ তিনিখন মান হেৰি ভাড়া কৰিব লাগিব আৰু এয়া জীপ চাফাৰীৰ কাৰণে মানে এতিয়াৰ পৰাই অলপ যা যোগাৰ চলাই আছোঁ বাকী খোৱা বোৱাখিনি আপোনালোকে অকণমান চাই দিব আৰু অঁ অঁ অলপ সোনকালে ওলাই যাব লাগিব আমি নেক্সট সপ্তাহতে যাম বুলি ঠিক কৰিছোঁ ডেটটো আমি গোটেই ষ্টুডেণ্টছখিনিৰ পেৰেণ্টছ বিলাকৰ লগত কথা পাতি পেলাই ঠিক কৰিম নেক্সট উইকতে কোনোবা এটা দিনত ওলাই যাম একদম ৰাতিপুৱা সোনকালে ওলাই যাম যাতে আমি তাত ভালকে ঘূৰি পকি আকৌ উভতি আহিব পাৰোঁ

অঁ অঁ হাঁ অঁ হেড ছাৰ যাব যাব তেখেতক প্ৰথমতেই জনাইছিলোঁ তেখেতে প্ৰথমেই কৈছে যাম বুলি পেলাই অঁ নাই নাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যান যাম বুলি ক'লো যে সেইকাৰণে এইবাৰ একদম ডাইৰেক্ট যাম বুলিয়েই কৈছে

অঁ অঁ অঁ